হয় ৰন্ধা কামটো মই কেৱল মহিলাৰ বুলি নাভাবোঁ কাৰণ পুৰুষসকলেও ৰন্ধা বঢ়া কৰিব পাৰে তেনেকুৱাও কোনো কথা নাই যে পুৰুষসকলে কৰিব নোৱাৰে বা অকল মহিলাসকলেহে ৰন্ধা বঢ়া কামটো কৰিব পাৰিব আমাৰ আমাৰ পৰিয়ালত পুৰুষসকলে ৰন্ধা বঢ়া কৰাত যথেষ্ট সহায় সহযোগিতা আছে আমি মহিলাসকলৰ কিছুমান অসুবিধাৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰে তেওঁলোকেও ৰান্ধে বাঢ়ে অকল যে মহিলাসকলেই যে বা ৰান্ধিব লাগিব তেওঁ তেনেকুৱা কোনো কথা নহয় পুৰুষসকলেও প্ৰায় দেখিছোঁ পুৰুষসকলেও হোটেল বা যি বনভোজথলীত পুৰুষসকলেই ৰান্ধি বাঢ়ি দিয়ে আজি কাৰোবাৰ ঘৰ ঘৰত সকাম বিয়া এনেকুৱা ধৰণৰ ক্ষেত্ৰত মহিলাসকলেতো ৰন্ধা বঢ়াটোত কৰিবলৈ নাযায় প্ৰায় মই মই পুৰুষসকলকে দেখিছোঁ পুৰুষসকলেই সেই ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখিছোঁ মহিলাসকলে বিয়া সবাহ এনেকুৱা অনুষ্ঠানত সকাম এনেকুৱা অনুষ্ঠানত মহিলাসকলক ৰন্ধা দেখা নাই সেই সূত্ৰেতো মহিলাসকলৰ সকলে ঘৰুৱা যি কাম ঘৰুৱা ৰন্ধা বঢ়া কামটোত হে অলপ ৰন্ধা বঢ়া দেখিছোঁ বাহিৰা ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত পুৰুষসকলেই ৰন্ধা বঢ়া কৰে মহিলাই ৰন্ধা বঢ়া ক'তো লিখা নাই যে মহিলাসকলেহে ৰান্ধিব পাৰিব বা পুৰুষসকলে ৰান্ধিব নোৱাৰে সকলোৱেই সময় সুবিধা অনুযায়ী ৰন্ধা বঢ়া কৰিব পাৰে